হেল্ল' ঔ ঘৰতে আছোঁ অঁ অঁ হয় নেকি কেতিয়া অ' আজি গধূলিয়ে অঁ হয় নেকি কাৰ লগত আমি দুজনীয়ে যামনে কি অঁ টাইমটো গধূলি সময়ত ন অঁ ৰ'বা থৈ আহিবলৈও আকৌ কাৰোবাক ক'ব লাগিব মই দেউতা বা কাৰোবাক তেতিয়াহ'লে অঁ অঁ ঠিক আছে এই অঁ ময়ো সেইটোকে সুধিব খুজিছিলোঁ কি পিন্ধি যাবানো চুৰিদাৰকে পিন্ধো নহ'লে নে কি পিন্ধিবি অঁ অঁ অঁ চাদৰ মেখেলা নিপিন্ধো ন কিন্তু চাদৰ মেখেলাযোৰ পিন্ধি যোৱা হ'লে অলপ মাৰ্জিত লাগিলেহেঁতেন ধুনীয়া লাগিলেহেঁতেন বাৰু হ'ব আৰু

ময়ো চাই পোৱা নাই বাৰু দেই ঠিক আছে বাৰু তেতিয়াহ'লে হেৰি টাইমটো টাইমটো কিমান সময়ত সময়টো কিমান সময়ত হ'বগৈ তেতিয়া ছটামান বজাত ওলাই যাম ন অঁ অঁ ঠিক আছে দে অঁ আৰু আমি দুজনী যাম ন

অঁ তাৰ বাগানৰ আকৌ আমাৰ লগৰ সুনীতাহঁতো আছে নহয় বাগানৰ সিহঁতকে সিহঁতকো মাতি দিম ন ভালেই হ'ব

অঁ হ'ব দিয়া তেতিয়া আমি দুজনীয়ে যাম ঠিক আছে কৈ দিবা অঁ হ'ব